যিহেতু আমি গ্ৰাম্য অঞ্চলত বসবাস কৰোঁ গতিকে আমাৰ অঞ্চলত বিশেষকৈ আমাৰ জনগোষ্ঠী সম্প্ৰদায়ৰ বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰিছে গোটেই জাতি জনগোষ্ঠীসমূহ বিভিন্ন ধৰণৰ খাদ্য বিভিন্ন ধৰণৰ খাদ্য আছে বিভিন্ন ধৰণৰ পনীয়া দ্ৰব্য আছে আমাৰ জনগোষ্ঠীসমূহৰ গতিকে আমাৰ বিশেষকৈ আমাৰ আমাৰ আহোম সম্প্ৰদায়সকলৰ খুব প্ৰচলিত এক পনীয়া দ্ৰব্য লগতে আৰু খাদ্যৰ ভিতৰত আমি গাহৰি মাংস আৰু লোকেল কুকুৰা মাংস হাঁহৰ মাংস আমাৰ খুব প্ৰচলিত বিদেশী পৰ্যটকসকলে যেতিয়া আমাৰ পৰ্যটন ভূমিসকল পৰ্যটন ক্ষেত্ৰবিলাক প্ৰদৰ্শন কৰিবলৈ আহে তেওঁলোকে বিশেষকৈ আমাৰ খাদ্য সম্ভাৰৰ ভিতৰত লোক লাওটোৰ লগতে আমি আমাৰ তেওঁলোকে আলু পিটিকা টেঙা মাছৰ টেঙা মাছৰ জোল মাছৰ পিটিকা গাহৰি মাংস বা লোকেল কুকুৰা মাংস হাঁহৰ মাংস সোৱাদ ল'বলৈ বিচাৰে আৰু সেই লগতে পনীয়া যি দ্ৰব্য লোক লাওতে এই লোকলাও ঘৰ কেৱল ঘৰতে যি বনোৱা হয় হোটেলতো কিছুমান কিছুমান হোটেলত পোৱা দেখা যায় কিন্তু প্ৰায়বিলাকত পোৱা দেখা নাযায় প্ৰায়বিলাক আচলতে ইয়াৰ পৰম্পৰাগত এক দ্ৰব্য গতিকে নিজৰ ঘৰতে ৰন্ধা নিজৰ ঘৰতে প্ৰস্তুত কৰা হয় দ্ৰব্যভাগ ৰেষ্টুৰেণ্টত পোৱা নাযায় আৰু বাকী খাদ্যবস্তুবিলাক ৰেষ্টুৰেণ্টত পোৱা যায় বা হোটেলত পোৱা যায় আৰু এয়া আচলতে লোক লাওবিলাক আচলতে চাউলৰ দ্বাৰা বনোৱা হয় চাউলৰ লগত পিঠা দিয়া হয় যিটো আচলতে পিঠাবিলাক বিভিন্ন ধৰণৰ বনৰীয়া শাক পাচলি মানে বনৰীয়া পাতেৰে বিভিন্ন ধৰণৰ বিহলঙনী ঢেঁকীয়া আপোনাৰ কঁঠাল পাত মধুৰি আমপাত এতিয়া বিভিন্ন ধৰণৰ পাতে আচলতে পিঠাগুড়িৰ লগত এটা পিঠা কৰা হয় লাডু কৰা হয় লাডুটো আচলতে চাউলৰ লগত চাউলখিনি ভাপত দি আচলতে এই লোক লাওটো প্ৰস্তুত কৰা হয় বহুত দিন ৰাখি কেইবা দিনো কলহত মাটি কলহত ৰাখি থোৱা হয় বা আজিকালি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰীত ৰাখি থৈ দিয়া হয় ৰাখি থৈ দিয়াৰ পাছত তাৰ পৰা যিটো ৰস ওলাব সেই ৰসটোক আচলতে লোক লাও বুলি কোৱা হয় বাকী মাছ মাংসবিলাকো এনেধৰণে নিৰ্মাণ বনোৱা হয় থলুৱাভাৱে গাঁৱৰ বিভিন্ন ধৰণৰ নিৰ্ভেজাল শাক পাচলিৰ দ্বাৰা গাহৰি মাংস হওক গাহৰি মাংস লগত লাই লোকেল কুকুৰাৰ লগত আপোনাৰ আলু দি নতুবা হাঁহৰ লগত কোমোৰা বিভিন্ন ধৰণে আমাৰ গাঁৱৰ ৰান্ধনীসকলে ৰান্ধিব পাৰে